হেল্ল' হেল্ল' হয় কওকচোন দাদা হয় মই আপোনাক কেনেকৈ হয় মই মানে আপোনাৰ মানে মানে টেলিকম চাৰ্ভিচৰ পৰা হয় মই আপোনাক মানে কেনেকৈ সহায় কৰিব পাৰোঁ হয় আপুনি কি চিম ল'ব বিচাৰে তো আপোনাক মই কথা এটা কওঁ বেয়া নাপাব মানে জিঅ' চিমৰ আপোনাৰ যিটো নেটৱৰ্ক ক'ভাৰ এৰিয়া হয় সেই ক'ভাৰটো মানে বহুত এতিয়া অলপ মানে প্ৰব্লেম দি আছে অলপ মানে দুৰ্বল হৈ আছে আপুনি এটা কাম কৰিব আপুনি এয়াৰটেলো ল'ব পাৰে এতিয়া এয়াৰটেল বহুত ভাল দি আছে নেটৱৰ্কটো

হয় এনেই আপোনাৰ মানে লো'কেচনটো মানে আপুনি মানে আপুনি এনে এনেই মানে ক'ৰ পৰা কৈছে মানে অঁ ৰখা মই অলপ পৰ চেক কৰি পেলাই কৈ আছোঁ আপুনি হ'ল্ডত থাকক মই চেক কৰি আছোঁ অ' হেৰি মই আপোনাৰ মানে চেক কৰি চালোঁ আপোনালোকৰ এৰিয়াত আমাৰ মানে নেটৰ্ৱকৰ কাম বহুত মানে সোনকালে থিক কৰি দিব আপুনি চিন্তা কৰিব নালাগে আপোনাৰ এই মাহৰ ভিতৰতে আপোনালোকৰ এৰিয়াটোত মানে এয়াৰটেলৰ নেটৰ্ৱকৰ কামটো থিক কৰি দিব আপুনি পাৰিলে এয়াৰটেল মানে কৰি ল'ব বহুত মানে নেটৰ্ৱকটো ভাল হয় যিটো এয়াৰটেলটো ফাইভ জি চলি আছে ডকুমেণ্টেছ আপুনাক বেছি ইমান তেনেকৈ একো নালাগে আপুনি হেই অকল আপোনাৰ আধাৰ কাৰ্ডখন হ'লেই হ'ল ফটো মানে দুই কপি লাগিব

হয় হয় পাচপৰ্ট চাইজ ফটো লাগিব আৰু আপোনাৰ ছাইন ছাইন এটা লাগিব নহ'লে আপুনি এটা কাম কৰিব পাৰে আমাৰ যিটো আমাৰ এয়াৰটেল এপছ আছে অফিচিয়েল এপছ আছে তাত আপোনাক মানে যদি ঘৰতে যদি চিম লাগে আপুনি ঘৰতে বহিও মানে চিমখন উলিয়াব পাৰিব আমাৰ মানে ডিজিটেলি মানে আজিকালি এপ্লাই কৰিব পাৰে চিম গতিকে আপুনি ঘৰৰ পৰাই মানে এপ্লাই কৰিব পাৰিব আপোনাক মই লিংকটো পঠাই দিম বাৰু আপুনি ঘৰতে মানে চিমখন মানে অৰ্ডাৰ কৰিব পাৰে হাঁ হাঁ হয় একটিভ হওঁতে আপোনাৰ লগতে হ'ব এঘণ্টাতে হৈ যাব একটিভ আজিকালি এইবিলাক কাম বহুত সোনকালে হয় হয় এতিয়া আগৰ দিনৰ নিচিনা আপুনি ৰৱ নালাগে এঘণ্টাত হৈ যাব ঠিক আছে মই আপোনাক মানে লিংকটো মানে পঠাই দিম আপুনি হেৰি কৰি দিব হাঁ আৰু আৰু আৰু আপুনি মোৰ লগত মানে কথা পাতি কেনেকুৱা পালে পাৰিলে আপুনি মানে ফিডবেক এটা মানে দি দিব হাঁ হয় ফিডবেকটো দি দিব ঠিক আছে আমালৈ ক'ল কৰাৰ বাবে ধন্যবাদ ঠিক আছে